মই ৰান্ধি ভাল পাওঁ মই ঘৰত সদায় ৰান্ধো আৰু মাকক ৰান্ধোঁতে সহায় কৰোঁ ৰন্ধা কামটো সম্পন্ন কৰাৰ আগতে তাৰ কিছুমান প্ৰস্তুতিৰ প্ৰয়োজন নাইবা কিছুমান উপাদানৰ প্ৰয়োজন আমি ৰন্ধাৰ আগতে প্ৰথমে নিৰ্বাচন কৰিব লাগিব আমি কি ৰান্ধিম সেই অনুপাতে আমি বস্তু বা উপাদানখিনি যোগাৰ কৰোঁ যেনে মই যদি মাংস ৰান্ধিবলৈ যাওঁ প্ৰথমে মই পাচলি কাটিম আৰু পাচলি হিচাপে মই ব্যৱহাৰ কৰিম আলু আলু মই ডাঙৰ ডাঙৰকৈ আলুকেইটা টুকুৰা কৰিম আৰু লগতে বিলাহী সৰু সৰুকৈ টুকুৰা কৰি কাটি ৰাখিম লগতে জলকীয়া কাটি ৰাখিম আৰু হালধি ধনীয়া জলকীয়া গুড়ি ইত্যাদি মছলাসমূহো তাৰ লগতে যোগাৰ কৰি ৰাখিম আৰু অলপমান পানী উতলাই ল'ম বা গৰম কৰি ল'ম যিটো ৰান্ধোঁতে মোৰ পৰৱৰ্তী সময়ত প্ৰয়োজন হ'ব